ইয়ালৈ যথেষ্ট পৰ্যটক আহে বাহিৰৰ জেগাৰপৰা এজন আহিছিল গুৱাহাটীৰপৰা তেওঁৰপৰা আমি আমি তেওঁ লগত চা চিনাকী হ'লো হোৱাৰ পাছত তেওঁ আমাক সুদিছে যে শিৱসাগৰ শিৱদ'লৰ আশে পাশে থকা দ'লবিলাকৰ কথা সুধে কিন্তু আমি নিজে বিশেষ হিচাপে নাজানো তেখেতে আমাক সকলোখিনি কয় বুজাই দিছে যে আমুক দ'ল আমুকে কৰিছিলে তামোকটো দ'ল তামোকে কৰিছিল কিন্তু আমি নিজে নাজানো তেখেতসকলে ইমান কথা জানে ইমান ঠাই ফুৰা মানুহ বহু কথা আমি নজনা কথাবিলাক তেওঁবিলাকৰপৰা আমি বহুত কথা জানিব পাৰোঁ আৰু তেখেতসকলে পৰ্যটক হিচাপে আহে যদিও তেখেতসকলে সকলো মানুহৰ লগতে তেখেতসকলে মিলা প্ৰীতিৰে থাকিব বিচাৰে থাকি মেলি তেখেতসকলে চা চিনাকী হয় আমাৰ নজনা কথাবিলাক আমাক তেখেতবিলাকে কয় আমিও তেখেতসকলৰপৰা বহু কথা জানিব বিচাৰোঁ তেখেতসকলে গোটেই শিৱসাগৰ জিলাখন ফুৰে যদিও ৰংঘৰ কাৰেংঘৰ তলাতলঘৰ শিৱদ'ল জয়দ'ল বিষ্ণুদ'ল সকলো দ'লবিলাকৰ তেওঁলোকে যি ভাৱ শক্তিৰে সোমায় মেলে আমাৰ হয়তো আমাৰ ওচৰ চুবুৰীয়া শিৱসাগৰ অঞ্চলৰ ৰাইজে নাজানে তেখেতসকলৰ ইমান আদৰ আশ্বাস পুৰণি কথা জানিব বিচাৰে আমি কিন্তু সেই কথাবিলাক জানিবলৈ নিবিচাৰোঁ তেখেতেসকলে যিমান কথা জানে তেখেতসকলৰ যিমান হেপাহ পৰ্যটক হিচাপে আহি পেলাই তেখেতেসকলে আমাৰ শিৱসাগৰ জিলাখনত বিভিন্ন ধৰণৰ আহোম ৰজা দিনৰ কৃতিচিহ্নবিলাক চাই মেলি তেখেতেসকলে বহুখিনি অনুসৰণ কৰি যায় কিন্তু আমাৰ শিৱসাগৰ ৰাইজে বহু কথা নাজানে ক'ত কি বস্তুটো আছে কি নাই কি আছে কিন্তু তেখেতসকলক সুধিব লাগে তেখেতসকলে বহু কথা আমি নজনা কথাবিলাক তেখেতেসকলে ক'বলৈ আগবাঢ়ি আহে গতিকে আমি জানো যে পৰ্যটকসকলৰপৰা আমি বহু কথা জানিব পাৰোঁ আৰু তেখেতসকলক আমি বহু কথাত মানে সুধিব পাৰোঁ তেখেতসকলে আমি নজনা কথাৰ বিষয়ে অভিজ্ঞতাও দিব পাৰে